অসমৰ মানে আমাৰ ইয়াত আটাইতকৈ জনপ্ৰিয় উদ্যোগসমূহ হ'ল যেনেকুৱা ধৰক প্ৰথম স্থানত আমি ক'ব পাৰি চাহ আমাৰ ইয়াত যোনটো চাহপাত উৎপাদন হয় সেই চাহপাতৰ মানদণ্ড বেলেগ জেগাতকৈ আমাৰ ইয়াত অনেক উন্নত মানদণ্ডৰ হয় পেপাৰ মিলো আছে আমাৰ ইয়াত প্ৰথম স্থানত যদি আমি ক'ব পাৰোঁ চাহৰ চাহপাতৰ দ্বিতীয় স্থানত আমি গেছৰ ক'ব পাৰিম গেছ কোম্পানী য'ত নেকি ডুলিয়াজানত আছে আমাৰ ইয়াত অনেক সৌভাগ্যৱান আমি

দুটা উদ্যোগ থকাৰ কাৰণে চাহপাতৰ আৰু গেছৰ আমাৰ অইল গেছ কোম্পানীও আছে তেলৰ